সাধাৰণতে আমাৰ অসমৰ খাদ্য হিচাপে ভাতটোৱেই মেইন খাদ্য তাৰ উপৰিও আমি চিৰা কোমল চাউল মুড়ি পিঠাগুড়ি আদি খাওঁ ভাতটো সাধাৰণতে শালি চাউলৰ ভাতটো খাই ভাল লাগে বৰধানৰ ভাতটো ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ চাউলৰ ভাতটো খাই আচলতে আমি সাধাৰণ মানুহবিলাকে ভালেই নাপাওঁ বা যি কি নহওক ভাতটোতো নিৰামিষ আৰু আমিষ দুই ধৰণেই খাব পৰা হয় চিৰা খাবৰ কাৰণে আগ পাঁচদিনমান চকুৱা হয় বা কলম দানি ধানটো তিয়াই থ'ব লাগে আৰু তিৱা ধানটো এগৰাকীয়ে ভাজিব লাগে ভাজি কেৰাহীত ভাজিব লাগে ভাজি এগৰাকীয়ে ঢেঁকী দি আমি চিৰাটো তেনেদৰেই পাব পাৰোঁ খুন্দিব লাগে কোমল চাউলটো চকুৱা ধান বহাব লাগে বহা এৰো দিয়া একেদিনাখনেই আচলতে চকুৱা ধানটো শুকাই যাব লাগে আৰু সেই কোমল চাউলটো মিলত খুন্দাই তিয়াই পেলাই খাব পাৰি কোমল চাউল সাধাৰণতে নিমখ তেল আলু পিটিকা ভাজি আচাৰ এইবিলাকে খাই বেছি ভাল লাগে কোমল চাউলটো আজিকালি ৰাষ্ট্ৰীয় প্ৰেক্ষাপতত বিদেশলৈও চালান হৈছে কোমল চাউলৰ চাহিদা অসমত বহুত বেছি হৈছে কোমল চাউল মানুহে দৈ ক্ৰীম আদি দিও খাব পাৰে ঠিক সেইদৰে চকুৱা ধানটো বা কলম দানি ধান আগদিনাখন ফুট দিব লাগে ফুট দি পিছদিনাখন বহাব লাগে ধানটো দুদিনত শুকাব লাগে আৰু তাক মিলত খুন্দি সেই চাউলটো নিমখ অকণমান দি ৰ'দত দিব লাগে আৰু ৰ'দত দিয়াৰ পিছত তাক নিমখত ভা দি পেলাই ভাজিব লাগে শুকান চাউলটো ভাজি পেলাই আমি তাক মুড়ি হিচাপে খাব পাৰোঁ মুড়িও সাধাৰণতে নিমখ তেল পিঁয়াজ দি পেলাই খালে ভাল লাগে আৰু চৰ্দি কাঁহ পানী লগাত এই মুড়িটো তেনেদৰে খাই বেছিকে ভাল লাগে নহ'লে বা ক্ৰীম দৈ গাখীৰ এইবিলাক দি আমি মুড়িটো খাব পাৰোঁ ঠিক সেইদৰে পিঠাগুড়ি চাউলৰ গুড়ি পিঠা চাউলখিনি অলপ বেছি দেৰি তিয়াব লাগে দুই তিনি ঘণ্টা সময় চাউলটো তিয়াই থৈ দিব লাগে আৰু তাক টুকি পেলাই ঢেঁকী বা মিক্সিত পিঠাগুড়িটো খুন্দা হয় আৰু তাক কেৰাহিত ভাজিব লাগে যদিহে চাউলটো ধুই পেলাই খুন্দা হয় তেতিয়াহ'লে ভাজোঁতে খুব সোনকালেই হৈ যায় কিন্তু সেইটো খাই সিমান ভাল নালাগে যেতিয়া আমি পিঠাগুড়ি চাউলখিনি বহুত দেৰিলৈকে তিয়াই থ'ম তাক যেতিয়া খুন্দিম খুন্দি পেলাই ভাজোঁতে বহুত দেৰি লাগে আৰু সাধাৰণতে লাডুও সোনকালে পাতি যায় সেই ভাঙি লাডুটো ভাঙি তাক যেতিয়া আকৌ সুন্দৰকৈ ভজা হয় ৰঙা হৈ জালে সেই পিঠাগুড়িটো খাই ভালো লাগে আৰু সোনকালে পিঠাগুড়িটো কমকৈ ল'লেও হয় উফাই যায় পিঠাগুড়ি সাধাৰণতে কল গাখীৰ এইবিলাক দি পেলাই খাই বেছি টেষ্ট লাগে আৰু এইটো খুব হেলডি হয় কেঁচুুৱা ল'ৰা ছোৱালীক পিঠাগুড়ি জলপান খোৱাব লাগে আৰু ই নিৰোগী সকলো বেমাৰৰ কাৰণে পিঠাগুড়িটো ভাল ইয়াত আত চবতকৈ ডাঙৰ কথা এটা হৈছে কি পিঠাগুড়িয়ে কি কৰে এই আমাৰ যে জণ্ডিজ ৰোগ জণ্ডিজ ৰোগ হ'লে পিঠাগুড়িটো সিজাই ঢাকন দি থৈ দিব লাগে সেই থৈ দিলে তাৰপৰা যিটো নিগৰী পানী ওলাই আহে সেই পানীটো যদি খুওৱা হয় সেই জণ্ডিজৰ এটা খুব ভাল দৰৱ হয়